পোহনীয়া চৰাই হাঁহ কুকুৰাবোৰ পালন কৰোঁতে এটা কথা মন কৰিব লাগে তাহাঁতক ভালদৰে যত্ন লোৱা হৈছে নাই এইটো চাব লাগিব ভালদৰে আহাৰ পানী যোগান দিয়া হৈছে নাই সিহঁতক মানে সিহঁত পৰ্যাপ্ত পৰিমাণে আহাৰ পানী পাইছেনে নাই চাব লাগিব আৰু সিহঁতক মৰম কৰিব লাগিব সিহঁতক যাতে কোনো ধৰণৰ কষ্ট দিয়া নহয় ভালকৈ চোৱা চিতা কৰিব লাগিব সিহঁতক মৰম কৰিলেহে সিহঁতি ভালকৈ ডাঙৰ হ'ব সময়ে সময়ে সিহঁতৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব মানে সময় সময় দিবলগা ভিটামিন ভেকচিন সেইবিলাক দিব লাগিব এইবোৰ সময়মতে পাইছে নাই সেইবোৰ নিৰীক্ষণ কৰিব লাগিব চৰাইবিলাক হাঁহ কুকৰাবিলাক যিটো হাৰত মানে যিটো হেৰিত ডাঙৰ হ'ব লাগে যিটো সময়ত যেনেকৈ ডাঙৰ হ'ব লাগে সেইটো মতে ডাঙৰ হৈছে নাই সিহঁতক নিৰীক্ষণ কৰিব লাগিব আজিনা হৈছে নেকি কিবা বেমাৰ আজাৰ দেখা দিছে নেকি সিহঁতক প্ৰত্যেক দিনাই চাব লাগিব থকা ঠাই ঠাইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে নাই সেইবিলাক চাব লাগিব সমামতে পৰিষ্কাৰ কৰিব লাগিব খোৱা পানীবিলাক চাফ চিকুণকৈ দিব লাগিব তাহাঁতৰ

মানে ঠাণ্ডা বেছি পাইছে নেকি গৰম পাইছে নাই সেইবিলাক চাব লাগিব তেতিয়া সিহঁতি সময়মতে মানে ডাঙৰ হ'ব সময়মতে কণী দিব সিহঁতৰ পৰা আমি ভাল উৎপাদন পাম হাঁহ কুকুৰাবোৰ যিটো সময়ত যিমানটো ওজন বাঢ়িব লাগে সেইটো নিৰ্ভৰ কৰিব তাহাঁঁতৰ খোৱা আহাৰ পানী আৰু জলবায়ু জলবায়ুৰ ওপৰতো বহুত কথা থাকে তাহাঁতৰ সেমেকা ঠাইত বা গঁৰাল চৰালবিলাক সেনেকে ঠাইত থ'ব নালাগে অলপ ৰ'দ ঘাই ঠাইত যদি গঁৰালটোত দিব পৰা যায় তেতিয়া বেমাৰ আজাৰ বেমাৰ আজাৰৰ পৰা সিহঁতক ভালকৈ বচাব পৰা যায় বেমাৰ আজাৰ হোৱা সম্ভাৱনাটো কম থাকে যদি সেমেকা ঠাইত গঁৰাল হয় তেতিয়া বেমাৰ আজাৰ পৰিমাণটো বৃদ্ধি পায় বিশেষকৈ ঠাণ্ডা দিনত সিহঁতক চোৱা চিতাটো বেছি কৰিব লগা হয় কাৰণ ঠাণ্ডাত সিহঁতৰ বেমাৰটো বেছি হয় যেনেকৈ এই জ্বৰ যিটো জ্বৰ হৈ জোপোকা লাগে বগা বগা হাগে তেতিয়া সিহঁতি সোনকালে দুই তিনদিনতে মৰি যায় তেনেকুৱা অৱস্থাত ঠাণ্ডা দিনত সিহঁতক মানে ভালদৰে চোৱা চিতা কৰিব লাগে বেছি ঠাণ্ডা পাইছে নেকি সেইকাৰণে সিহঁতৰ থকা ঠাই অলপ শুকান ঠাই থব লাগে ৰ'দ পাই থকা আৰু যদিও দিনৰ ৰ'দ পায় আৰু ৰাতি মানে ঠাণ্ডা নোপোৱাকৈ সিহঁতক গঁৰালটো আৱৰি দিব লাগে নহ'লে লাইটৰ ব্যৱস্থা কৰি দিব লাগে আমি সাধাৰণতে যিবিলাক ব্ৰইলাৰ মুৰ্গী বা ব্ৰইলাৰ হাঁহ এনেকুৱা হাঁহবিলাক পোহোঁতে যিটো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰোঁ লাইটৰ ব্যৱস্থা খোৱা খাদ্য কিন্তু আমি দেচী আমি হাঁহ কুকুৰা পালন কৰোঁতে সেইবিলাক ইমান অৱলম্বন নকৰোঁ কিন্তু প্ৰকৃততে পাৰিলে আমি দেচী কুকুৰা হাঁহ পালন কৰাৰ ক্ষেত্ৰতো এইটো ব্যৱস্থা যদি অৱলম্বন কৰোঁ তেতিয়া আমাৰ এই হাঁহ কুকুৰা পালনত ইমান মানে লোকচানৰ সন্মুখীন হ'ব লগা নহয় সিহঁতি ভালদৰে ডাঙৰ হ'ব তেতিয়া যদি পৰ্যাপ্ত পৰিমাণে সিহঁতি পৰিচৰ্যাটো পায় শীতটো পায় তেতিয়া সিহঁতৰ আজাৰো কম হ'ব আমিও তেওঁ সিহঁতৰ পৰা উৎপাদন বেছি পাম আৰু যিমান পাৰি সিহঁতক মৰমেৰে পালন কৰিব লাগে সিহঁতে তেতিয়া আকৌ সোনকালে ডাঙৰ হয়